মোৰ জন্ম গুৱাহাটীতে আৰু মোৰ দেউতাৰ ঘৰ নলবাৰীত মাৰ ঘৰ শিৱসাগৰত আৰু তেওঁলোক কৰ্মসূত্ৰে নাইণ্টিন ছেভেণ্টি ছিক্সৰ পৰা তেওঁলোক গুৱাহাটীতে আছে আৰু মোৰো জন্ম গুৱাহাটীত আৰু মোৰ স্কুলিং কৰিছিলো আৰম্ভ কৰিছিলো জাতীয় বিদ্যালয় অসমৰ পৰা পৰৱৰ্তী সময়ত মই টি চি গভমেণ্ট গাৰ্লচ স্কুলৰ পৰা মই মেট্ৰিক পাছ কৰিলো আৰু হায়াৰ ষ্টাডিচ মই এইচ এচ কৰিলো এচিয়ান্ট একাডেমি জুনিয়ৰ কলেজ আৰু তাৰপিছত সেন্দিক গাৰ্লচ কলেজ আৰু পিছত মই স্নাতকোত্তৰ কৰিলো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দুটা বিষয়ত আৰু ইয়াৰ লগে লগে মই মোৰ সংগীতৰ চৰ্চা আগবঢ়াই নিছো দুবছৰ বয়সৰ পৰাই মই সংগীতৰ শিক্ষা আৰম্ভ কৰিছিলো শ্ৰীযুত ধৰণী বনিকৰ ওচৰত মই সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰিছিলো আৰু তাৰপিছত বিভিন্নজন গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰি বৰ্তমান মই শ্ৰীযুত জিতেন বসুমতাৰী দেৱৰ ওচৰত মই শাস্ত্ৰীয় সংগীতৰ গায়কীৰ শিক্ষা গ্ৰহণ কৰি আছো আৰু লগতে তেখেতৰে সহধৰ্মিনী শ্ৰীমতী জোনালী ওজা বসুমতাৰীৰ ওচৰত মই বৰগীতৰ শিক্ষা গ্ৰহণ কৰি আছো